অঁ বাইদেউ আছোঁ অঁ এই এফালে যাম বুলি ভাবিছিলোঁ স্কুলৰ ল'ৰা ছোৱালীখিনিক লৈ অঁ মাজুলী ইফালে যোৱা ভাল হ'ব নেকি অঁ অঁ অঁ এই ল'ৰা ছোৱালীখিনি মুখাশিল্পকৰ বিষয়ে মানে পৰিচয় কৰাই দিব বিচাৰিছোঁ সিহঁতে দেখা নাই মুখা শিল্প কি সিহঁতে দেখাই নাই গতিকে মাজুলী নিলেই ভাল হ'ব নেকি অঁ অঁ নতুন কমলাবাৰী সত্ৰত থাকিম অঁ ফেৰীৰে ফেৰীৰে যাম ভাল লাগিব অঁ অঁ তাতে এৰাতি থাকিলে ভাল লাগিব অঁ এতিয়া তাৰিখটো কেতিয়া ল'লে ভাল হ'ব বাৰু এতিয়া এইটো সময়তে যাবলৈ ভাল অঁ ফেব্ৰুৱাৰী মাহতে ভাল অঁ আৰু ভাওনাও দেখুুৱাব পাৰিম ৰাসৰ সময়ত গ'লেতো আমি মানুহৰ ৰাস দেখুৱাব পাৰিলোঁ হয় ৰাসৰ সময়তো যাব লাগিব মানুহৰ ৰাস দেখুৱাব পাৰিম অঁ অঁ ৰাস নৱেম্বৰত হ'ব বাৰু অঁ যাম দিয়ক ভাল লাগিব আপুনিও ওলাব হ'ব দিয়ক অঁ হ'ব দিয়ক আপুনি কোনদিনা যায় মোক জনাব হ'ব বাৰু